মোৰ যিখন কিতাপ ভাল লাগে সেইখন কিতাপ নাম হ'ল অসীমত যাৰ হেৰাল সীমা এই কিতাপখন যিটো কাহিনী অতি মোহনীয় আৰু অতি ভাল লগা যাক কিতাপখনৰ কাহিনীটো হ'ল পূৰা প্ৰেমৰ প্ৰেমৰ প্ৰেমৰ কাহিনীৰ কিতাপ পঢ়ি এনেই ভাল লাগে সেই কাহিনীখন সেই কিতাপখনৰ কাহিনীটো এখন ফিল্ম হোৱাটো মোৰ বাবে অতি ভাল লগা কথা হ'লে মোৰ ভাল লাগিব সেইখন কিতাপ মই ফিল্ম এখন চিনেমা গঢ়ি উঠাটো মই কামনা কৰোঁ